মোৰ এই অহা দেওবাৰে দুই তাৰিখলৈ লাগে ধৰক মোৰ এশজন মানুহৰ কাৰণে লাগে অ সিমানমানেই লাগিব হ'লেও বিশ কেজিমান মানে বিশ কেজিমান লাগিব আৰু

অ হয় হয় মই আপোনাৰ শিঙিমাৰীৰ পৰা কৈ আছোঁ শিঙিমাৰী শিঙিমাৰী এ আপোনাৰ এই এঙাৰখোৱা চাইডে আছে যে শিঙিমাৰি এঙাৰখোৱাৰ পৰা সোমাব লাগে অলপ

অ নহয় নহয় আপোনালোকৰ ফালৰ পৰা যদি পঠায় পঠাব পাৰে বা ময়ো যদি মানুহ পঠাবলগীয়া হয় তেনেহ'লে পঠাব পাৰিম সেইটো একো অসুবিধা নাই বাৰু

অ ঠিক আছে কিমানমান দিম বাৰু

হয় হয় আৰু যদি ঘৰত দিয়ে তেতিয়া অ অ ঠিকেই আছে বাৰু কিবা এটা কম বেছ কৰিব আৰু ন' অ এই ইমানখিনি মাছ লৈছোঁ কিবা এটা কমাব ন'

ঠিক আছে ঠিক আছে হ'ব বাৰু দিয়ক